বিশেষ কেৰিঅ'কে বা গান গোৱা অনুষ্ঠান আমাৰ ইয়াত বিশেষকৈ নাই কিন্তু মোৰ মনত আছে চেপন কলেজত বেছিভাগ এনেকুৱা অনুষ্ঠান পতা হয় যেনেকৈ দুহেজাৰ ঊনৈছৰ জানুৱাৰী মাহত জুবিন দাৰ এটা প্র'গ্ৰেম হৈছিলে তাত আৰু কমচে কম হাজাৰ দুহেজাৰ তিনিহাজাৰতকৈ বেছি মানুহ তাত গৈছিলে চাবলৈ আমাৰ মহা মাহী আহিছিলে আমাৰ ঘৰত বিশেষকৈ সেই প্ৰগ্রামটো চাবলৈ জুবিনদাৰ প্ৰগ্রামটো আৰু আমি গ'লোঁ একেলগত চেপন কলেজত প্ৰ'গ্ৰাম চাবলৈ আৰু ছিট ইমান বেছি নাপালোঁ কিন্তু তথাপিও থিয় হৈ হৈ আমি জুবিনদাৰ প্ৰ'গ্ৰেমটো চালোঁ আৰু এবাৰ চেপন কলেজতে নীল দাৰ প্র নীল দাৰ প্ৰ'গ্ৰেম হৈছিলে দুহেজাৰ চৌব্বিছ চনতে জানুৱাৰী মাহত আৰু খুবেই ধুনীয়া এটা অনুষ্ঠান হৈছিলে তেতিয়া মোৰ বন্ধু বৰ্গবোৰ সব মোৰ ঘৰলৈ আহিছিলে কাৰণ যিহেতু চেপন কলেজ আৰু মোৰ ঘৰৰ এড্ৰেছটো একেবাৰে ওচৰতে আৰু ত' একেলগত আমি গৈ মেলি আমি বাৰজন বন্ধু আছিলোঁ বাৰজন বন্ধু গৈ মেলি আমি তাত চালোঁগৈ উপভোগ কৰিলোঁ বিহু ডান্স হৈছিলে তাৰপিছত জেং বিহু আছিলে আৰু লাষ্টত একেবাৰে এঘাৰটা বজাত ৰাতি এঘাৰটা বজাৰ পৰা নীল দাৰ ফাংশ্যনটো ষ্টাৰ্ট হ'ল নীল আকাশৰ ফাংশ্যনটো আমি সেইটো উপভোগ কৰিলোঁ আৰু চাৰিটা বজাত শেষ হৈ গ'ল প্ৰ'গ্রাম আমি ঘৰলৈ আকৌ উভতি আহিলোঁ আৰু ঠিক তেনেদৰে আকৌ চেপন কলেজত দীক্ষুৰো এনেকুৱা প্ৰ'গ্রাম এটা আছিলে য'ত তেওঁ বিহু পৰিবেশ পৰিৱেশন কৰিলে তাৰপিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো এটা প্ৰ'গ্ৰাম আছিলে বি জে পিৰ মিলন ক্ষেত্ৰত কিবা এটা ত' সেই মিটিংটোতো তেওঁ আহি কেইটামান স্পীচ দিলে আৰু তাতো দহ হাজাৰ পোন্ধৰ হাজাৰ মানুহ আছিলে তাত আমি গ'লো সকলোৱে পৰিয়াল সহ আমি তাত গ'লোঁ তাত স্পীচ শুনিলোঁ তাত কেইটামান বাহিৰৰ দেশৰ মানুহো আহিছিলে তাত চাবলৈ ত' সিহঁতিও উপভোগ কৰিব পাৰিলে মুঠতে বিশেষকৈ যোনবোৰ গান গোৱা অনুষ্ঠান বা গান গোৱা প্ৰ'গ্ৰাম বিশেষকৈ চেপন কলেজতে পতা হয় চ' আমাৰ এৰিয়াটোত চেপন কলেজটোক এটা গান গোৱা অনুষ্ঠান বা এটা কেৰিঅ'কে অনুষ্ঠান বুলি আমি ক'ব পাৰোঁ